হেল্ল' মনোজ মই এইমাত্ৰ গুৱাহাটী পাইছোহি এই গুৱাহাটীতে অলপ ফুৰিম বুলি ভাবিছো তাৰ সেইবাবে মই এই উবেৰ চালক এজনৰ হেৰি এটা চাইছো এই হেৰি এই বিবেক নামৰ এই ডাই উবেৰ ড্ৰাইভাৰজনৰ তাৰ ৰেটিং কেনেকুৱানো অলপ হেৰি চাই দিয়াচোন যে অকণমান মই ফুৰিবলৈ গ'লে অলপ ভাল পামনে উবেৰখন ভালকৈ নিয়ে নে সি বাৰু ভালকৈ চলাব নে কিবা প্ৰব্লেম কৰিব নেকি বাৰু অলপ জনাই দিয়াচোন